হেল্ল' দিদি এই ত' আমি ঘৰেই আছে এই মই মই ঘৰতে আছোঁ কিবা অঁ ট্ৰেইনিং আছে কিবা অঁ নাই খোৱা এনেই ৰান্ধা বঢ়াইছোহে মাত্ৰ কেতিয়া যাব লাগিব কেতিয়া যাব লাগিব আপুনি কেনেকৈ যাব অঁ ভাত ভাত চাত ৰন্ধা কৰি তাৰপাছত যাম অঁ অঁ অঁ অঁ আচ্ছা ঠিক ঠিক ঠিক আছে অঁ অঁ ইয়াৰ পৰা মানে অঁ আমি অঁ একেলগে ওলাম পিলপিলি দি তাৰপাছত আমি অঁ অঁ মিউনিছিপালটিত যাম আমি অঁ তাক অঁ কি কিহৰ কাৰণে টে অঁ ঠিক আছে সুধিম কি কিহৰ বা ট্ৰেইনিং হৈ আছে চিলাই চিলাই অঁ চিলাই তিলাই শিকাব পাৰে বুজি চিলাই তিলাই কাৰণে অঁ শুনিছোঁ অঁ শুনি আছোঁ অঁ আচ্ছা আচ্ছা অঁ গম পাইছোঁ তাকেতো যাম ঠিক আছে মই আচ আচ্ছা ঠিক ঠিক ঠিক আছে আচ্ছা এ ঠিক আছে মই যোৱাৰ আগতে মই অঁ অঁ